মই যিহেতু এগৰাকী গাঁৱৰ ছোৱালী সেইকাৰণে মই মাছ মাৰি খুব ভালপাওঁ মাছ ধৰিবলৈ যেতিয়া মই যাওঁ তেতিয়া মই লগত জাকৈ চালনী খালৈ পল' বৰশী আদি লৈ যাওঁ আৰু এই সঁজুলিবোৰ ব্যৱহাৰ কৰিয়ে মই মাছ ধৰোঁ কেইবছৰমানৰ ভিতৰত এইবোৰ বহুত সলনি হৈছে কাৰণ মই দেখি আহিছোঁ যে আগতে আমি মাছ ধৰিবলৈ যাওঁতে জাকৈ এখন লৈ যাওঁ চালনী এখন লৈ যাওঁ কিন্তু আজিকালি দেখিছো জাকৈ চালনী মানুহে ব্যৱহাৰ কৰি মাছ মাৰিবলৈ নাযায় মানুহৰ কাৰণ সময় নাই সেইকাৰণে মানুহে কি কৰিছে যে তেওঁলোকে যিটো জাল তেওঁলোকে নদীত জাল পাতে তেওঁলোকে নদীবিলাকত ডাঙৰ ডাঙৰ মাছ ধৰিবৰ কাৰণে তেওঁলোকে টঙি জাল পাতে আৰু তেওঁলোকে যিটো পাৱৈ সেই পাৱৈবোৰ ব্যৱহাৰ কৰে আৰু মানুহে আজিকালি খুব খেৰালি মাৰে তেনেধৰণে মানুহে মাছ মাৰিবলৈ লৈছে আৰু আগৰ দৰে আজিকালি মানুহে বৰশী বাই মাছ ধৰাতো তেওঁলোকে নিবিচাৰে আৰু তেওঁলোকে জাকৈ খালৈ চালনীলৈও তেওঁলোকে মাছ ধৰিবলৈ নাযায় আজিকালি মানুহে সেই সেই আগৰ যিবিলাক সঁজুলি সেই সঁজুলিবোৰৰ জৰিয়তে মাছ নধৰি এই আজিকালি আধুনিক যিবিলাক সঁজুলি ওলাইছে খেৰালিয়ে হওক জালেই হওক এই টঙি জালেই হওক এইবিলাকৰ জৰিয়তে তেওঁলোকে মাছ ধৰিছে ইয়াৰ লগতে আমি ক'ব লাগিব যে কেইবছৰমানৰ আগতে মাছ ধৰাতো এটা উৎসৱৰ দৰে আছিল মাছ ধৰিবলৈ মানুহে সকলোৱে লগে লগে ভাগে যায় আৰু মনটো ইমান ভাল লাগে যেতিয়া মানে আমাৰ গাঁৱৰে এখন যেতিয়া বিলত বা এটা পুখুৰীত যেতিয়া আমি মাছ ধৰিবলৈ যাওঁ তেতিয়া আমি আমাৰ গাঁওখনৰ লগতে আমাৰ যিবিলাক দাঁতিকাষৰীয়া চুবুৰীয়া যিবিলাক গাঁও আছে সেই গাঁওবিলাকৰ মানুহেও মাছ ধৰিবলৈ ওলাই আহে সকলোৱে জাকে জাকে মাছ ধৰিবলৈ আহোঁ আৰু সকলোৱে মাছ একেলগে ধৰোঁ ধৰাৰ লগে লগে আমাৰ ইমান ভাল লাগে সকলোৱে বিভিন্ন ধৰণৰ কথা পাতে সকলোৱে হাঁহে আৰু তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ কৌতুকো কৌতুকৰ দৰে ফকৰা যোজনাৰ দৰে আৰু তেওঁলোকৰ মাজত হাঁহি ধেমালি ইত্যাদি বিভিন্ন ধৰণৰ আমোদ প্ৰমোদজনক কথাৰে আমাৰ মনটো আমাক জীপাল কৰি ৰাখে আৰু সেইটো আমাৰ উৎ উৎসৱৰ দৰে লাগে আৰু আমি কি কৰোঁ যে সকলোৱে মাছ আমি পাওঁৱে তাৰ ফলতো পৰতো যাৰ আমি যিগৰাকী মানুহে মাছ নাপালে সেইবিলাক সেইগৰাকী মানুহক আমি কি কৰোঁ আমাৰ যিবিলাকে পাইছোঁ মাছ বেছিকৈ সেই মাছ সেই মাছবিলাককে আমি তেওঁক অলপ দি দিওঁ তেওঁ যাতে সেইটো ধুনীয়াকে তেওঁ এসাঁজ খাব পাৰে তেনেকৈ আমাৰ গোটেই মিলা প্ৰীতিৰে আমি ইমান ধুনীয়াকৈ মাছ মাৰোঁ আমাৰ বহুত ভাল লাগে আৰু আমি গোটেই মানুহবোৰ যেতিয়া একেলগে লগ খাওঁ আৰু মানে গোটেই মানুহবোৰে একেলগে যেতিয়া আমি গোট খাই আমাৰ নিজৰ বাই ভনী ককাই ভাইৰ দৰে আমি ইমান ধুনীয়াকৈ সলসলীয়াকৈ আমি মনত খোকোজা নৰখাকৈ আমি কথা পাতি আমি সেই কাৰ্যটো সমাপন কৰোঁ আৰু সেইকাৰণে মাছ মৰা মাছ ধৰাতো বহুত ভাল লাগে কিন্তু বৰ্তমান সেই মাছ মাছ ধৰা যিটো নিয়ম সেইটো নাই আৰু বহুত পৰিৱৰ্তন আহিলে